শৈশৱকালৰ স্মৃতি বুলি ক'লে সাধাৰণতে বহুত স্মৃতি আছে যেনে সেই সময়ছোৱাত পঢ়াতকৈ খেলাৰ প্ৰতি বেছি আকৰ্ষিত হয় ঠিক তেনেদৰে আমিও খেলিছিলোঁ সেই সময়ছোৱাত সেই সময়ছোৱাত আমি বহুতো লুকা ভাকু খেলিছিলোঁ লুকা ভাকু খেলোঁতে কিছুমানে গছৰ ওপৰত উঠিছিলে কিছুমানে ঘৰৰ ভিতৰত লুকাইছিলে তাক আমি বিচাৰি বিচাৰি উলিয়াবলগীয়া হৈছিলে তাৰপাছত আমি কাবাডী খেলিছিলোঁ কাবাডীও খেলোঁ কাবাডী খেলোঁতেও আমি ইটোৱে সিটোক ধৰোঁ ঠেঙ হাত ঠেঙত ধৰিব লাগে হাতত ধৰিব লাগে ঠিক তেনেদৰে অতিক্ৰম কৰিছিলোঁ তাৰপাছত খুব গছত উঠিছিলোঁ গছত উঠি ফল মূল খাইছিলোঁ গছত উঠি ফল মূল খোৱাৰ মজাটো কি ধুনীয়া আছিলে প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া তাৰপাছত যেতিয়া খেতি আদায় হয় তাৰ তাত আমি নৰা কাটি পিট্চ নিৰ্মাণ কৰিছিলোঁ আৰু সেই পিট্চত আমি ক্ৰিকেট খেলিছিলোঁ কাবাডী খেলিছিলোঁ তাৰপৰা বাগী দিয়া খেলিছিলোঁ তেনেকৈয়ে খেলিছিলোঁ তাৰপাছত স্কুল যেতিয়া বন্ধ হয় সেইদিনা আমি খুব মাৰ্বল খেলোঁ মাৰ্বল খেলি খেলি গাঁঠিৰ বিষ কৰি দিছিলোঁগৈ এটা সময়ত ঠিক তেনেদৰে তেনেকৈয়ে আমি সময় অতিবাহিত কৰিছিলোঁ আজিকালি ঠিক তেনেদৰে দেখা নাযায় আজিকালি ল'ৰা ছোৱালীবিলাক খুব ম'বাইলত ব্য়স্ত হয় আচলতে সেইটো হ'ব নালাগে আচলতে খেলা ধূলাৰ প্ৰতি বেছি আগ্ৰহী হ'ব লাগে পঢ়া শুনাও কৰিব লাগে